অঁ দাদা মই মানে আপোনাৰ হোটেলত হেৰি এই পাঁচ প্লেট বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ ৰাতিপুৱা হয় হয় মানে বিশেষ কাৰণত আকৌ ফোন কৰিবলগা হ'ল মোৰ মানে যিকেইজন আলহী অহাৰ কথা আছিলে সেই গো আটাইকেইজন আলহী মানে কিছুমান অসুবিধাৰ কাৰণে মা অহা নহ'ল গতিকে মাত্ৰ মানে দুজন মানহে আলহী আহিব অঁ অঁ সেইকাৰণে মানে পাঁচ পেকেট বিৰিয়ানী অলপ বেছি হ'ব নিচিনা ব লাগিলে আৰু মায়েও ক'লে ইমানখিনি আনিলৈ নষ্ট হোৱাতকৈ অলপ কমাই আন বুলি ক'লে গতিকে মানে মই আপোনাৰ পাঁচ পেকেটৰ সলনি দুই পেকেট মানহে ল'ম বুলি ভাবিছোঁ সেইকাৰণে আপুনি মোক পাঁচ পেকেট হঁতৰ পাঁচ পেকেট নালাগে বাৰু এতিয়া আপুনি বাকীকেইটা কেনচেল কৰি লৈ দুই পেকেট পঠিয়াই দিব অঁ পাৰিলে অলপ সোনকালে কৰিবচোন অঁ অঁ অঁ ঠিক আছে আপুনি দুটামান বজাত কাৰো কোনোবা এজন ল'ৰাৰ হাতত দি পঠিয়াব বিৰিয়ানীখিনি মই তেতিয়াই তেওঁৰ হাতত পইচা যিখিনি হয় গোটেই তেওঁৰ হাততে বাৰু পঠিয়াই দিম বাৰু অঁ অঁ অঁ হেৰি এনেই কিমান কৈছিলে বাৰু দামটো বিৰিয়ানীৰ অঁ তিনিশ টকা ন ঠিক আছে হ'ব দিয়ক বাৰু মই আপোনাৰ ল'ৰাজনৰ হাততে দি পঠিয়াম বাৰু নাই নাই একো নালাগে বাকী হ'ব বাৰু দিয়ক ঠিক আছে ৰাখিছোঁ হ'ব